গ্ৰাম্য অঞ্চলৰ মানুহবোৰে দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি গ নিজৰ মানসিক আৰু মানসিক চাপ হওক বা মনোৰঞ্জন কৰিবলৈ গধূলি পৰত বা দুপৰীয়া সময়ত বিভিন্ন ধৰণৰ খেল ধূলাৰ মা মাধ্যমেৰে সেই নিজৰ চাপবোৰৰ পৰা সকাহ পাবলৈ চেষ্টা কৰে দু গাঁৱৰ দুই এজনে মিলি দিনটোত লুডু খেলে আৰু বা দবা খেলে আৰু সেই একেধৰণেই গধূলি পৰত গাঁৱৰ ডেকা ল'ৰাবোৰে বা মানুহবোৰে মিলি ক্ৰিকেট ফুটবল ভলীবল কাবাডী আদি বহু ধৰণৰ খেল খেলে আৰু সেই খেল খেল খেলা ধূলাৰ মাজেৰেই সিহঁতে নিজৰ মনোৰঞ্জন পায় সিজনে ইজনৰ আৰু মানসিক চাপৰ পৰাও যথেষ্টখিনি সকাহ পায় আৰু চাই থকা মানুহবোৰে যথেষ্ট মনোৰঞ্জন পায়হি আৰু তেনেধৰণে আমি ইয়াতে সিখন সিখন গাঁৱৰ মানুহ ল'ৰা ল'ৰাবোৰে সিখন গাঁৱৰ লগত

খেল খেলি মনোৰঞ্জন কৰে বা নিজৰ চাপৰ পৰা যথেষ্টখিনি সকাহ পায় আৰু আমাৰ বিহুৰ পৰা আমাৰ যেনেকে বিহুৰ সময়ত মহ যুঁজ বা কণী যুঁজ তেনেকুৱা ধৰণৰ বহু ধৰণৰ খেল খেলা ধূলাও হয় সেইবোৰতো মাধ্যমেও আমাৰ মনো যথেষ্টখিনি মনোৰঞ্জন পায়হি আৰু সকাহো পায় কাৰণ আমাৰ গাঁৱৰ বা গ্ৰাম্য অঞ্চলৰ মানুহবোৰে দিনৰ দিনটো কাম কৰি যথেষ্টখিনি শাৰীৰিক মানসিক কষ্ট কৰে আৰু সেই কষ্টৰ পা অলপ সকাহ পাবলৈ বা মনোৰঞ্জন অলপ হ'লেও মানুহক দৰকাৰ সেই কাৰণেই গধূলি পৰতেই হওক বা দিনৰ দিন দুপৰতে হওক মানুহবোৰে খেতি পথাৰৰ পৰা আহি লুডু হওক বা চেছ দবা আদি খেলে আৰু লগতে গধূলি পৰত যেন গাঁৱৰ ডেকা ল'ৰাবোৰে লগ হৈ ভলীবলেই হওক ক্ৰিকেটেই হওক খেলি যেন নিজৰ দিনৰ দিনটো কষ্ট কৰাৰ শাৰীৰিক মানসিক কষ্ট কৰাৰ সকলোবোৰ যেন পাহৰি নিজৰ মাজত যেন মন মনোৰঞ্জন বা মানসিক চাপৰ পৰা যেন সকাহ